হেল্ল' অঁ কি কৰি আছ মই আছোঁ ময়ো এনেই বহি আছোঁ আৰু তোৰ খবৰ খাতিৰ কেনেকুৱা অসম অসমৰ ফালে কেনেকুৱা বতৰ অঁ

মই ভাবিছিলোঁ অলপ ছুটি পাইছোঁ যেতিয়া মই অসমলৈ যাম এতিয়া মানে যদি বতৰটো ভাল মানে এনেকুৱা মানে যামেই আৰু বতৰটো ভাল হয় মানে তেতিয়া মই যাম আৰু পৰহি মানলৈ হ'লেও যাব পাৰোঁ আৰু গৰম

অঁ গৰম কেনেকুৱা পৰিছে এতিয়া

অঁ ইয়াতো বৰষুণ দিছেই হ'লেও বৰষুণ দিলে যদি ইয়াত বহুত গৰম না সিমান দিয়া নাই আৰু অঁ আমাৰ ইয়াত মানে অঁ দিয়া দিয়া